লখিমপুৰ জিলাত উপলব্ধ মূল স্বাস্থ্যসেৱা বুলি ক'লেতো বৰ্তমান আমাৰ আটাইতকৈ ডাঙৰ লখিমপুৰ মেডিকেল কলেজ হৈছে তাৰপিছত দাস হস্পিতেল আছে আৰু মিড টাউন হস্পিটেল আছে তাত বিভিন্ন ধৰণৰ যেনে ছাৰ্জাৰী হওক বা মেডিছাইনৰ হওক বা স্কীনৰ হওক সকলো ধৰণৰ তেওঁলোকে সুবিধা প্ৰদান কৰে আমাক আৰু বহুত ভাল হয় বৰ্তমান মেডিকেল কলেজখনলৈ বহুত ভাল বুলি কোৱা শুনিছোঁ নিজেও গৈছোঁ আৰু তাত বহুতখিনিয়ে সুবিধা পাইছোঁ আৰু ক'ভিড মহামাৰীৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিছিল বছা গাঁওত এখন হস্পিটেল দি দিছিল ক'ভিড পেচেণ্টসকলৰ কাৰণে আৰু তাতে তেওঁলোকক এক্সট্ৰাকে ৰখোৱা হৈছিলে আৰু বিভিন্ন ধৰণৰ সজাগতা অৱলম্বন কৰিবলৈ দিছিলে